অঁ ছাৰ অঁ মই মানে এজন তোমাৰ আপোনাৰ হেৰি হয় মই মানে পশু পশু পালন কৰোঁ মই মোৰ ফাৰ্ম আছে এনেকে মানে মই আপোনাক সুধিব বিচাৰিছিলোঁ অলপ মানে তথ্য এনেকুৱা কিবা ভাল স্কীম আহিছে নেকি বাৰু হয় হয় হয়

মোৰ গৰু আছে আপোনাৰ ছাগলী আছে এনেকে আপোনাৰ আৰু হয় হয়

নিশ্চয় মই মানে যাম বাৰু আৰু আৰু বেলেগ কিবা আহিছে নেকি

হয় হয় আহিছে ন উন্নত মানৰ হয়নে বাৰু উন্নত মানৰ নে

ঠিক আছে বাৰু মই যাম বাৰু এদিন আপোনাৰ অফিচলৈ হয় হয় হয় তেনেকে বুজাই দিলে অলপ ভাল হ'ব ফোনত ইমান ভাল নহ'ব হয় হয় মই যাম বাৰু তাকে অঁ ঠিক আছে ঠিক অঁ ঠিক আছে পূজাটোৰ পিছতে মই গৈ আছোঁ বাৰু অঁ আপোনাক কিমান কিমান মান সময়ত লগ পাম বাৰু হয় হয় মই বৰ্তমান মানে এতিয়া মই ছাগলী পুহিম বুলি ভাবিছোঁ ছাগলী ছাগলী মানে অলপ আছে মোৰ ছাগলী আৰু অলপ মানে ভাল উন্নত মানৰ মই বিচাৰোঁ মানে

অঁ ঠিক ঠিক ঠিক ঠিক আছে বাৰু ঠিক আছে বাৰু ধন্যবাদ